মই ওচৰৰ চহৰ ৰত যাওঁ হা মইতো কাম কৰোঁ মই এজন শিক্ষিকা হয় সেইবাবে মই সেই ওচৰৰ চহৰৰ আৰু গাঁওবোৰৰ ছাত্ৰ ছাত্ৰী সংগ্ৰহ কৰিবলৈ মই ওচৰৰ গাঁও আৰু চহৰৰ যাওঁ জানেনে হয় মই তাত যাওঁ বিভিন্ন ধৰণৰ মানুহ ল'ৰা ছোৱালী বাচ্ছা পাওঁ সিহঁতক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰোঁ সিহঁতে কেনেধৰণৰ পঢ়া শুনা জানে কি শিকি আছে কি শিকিব বিচাৰে এইবিলাক লৈ মই সিহঁতৰ ল বাচ্ছাবোৰৰ লগত সিহঁতৰ অভিভাৱ ভাবকসকলৰ লগত সকলোৰে লগত মই পৰামৰ্শ কৰোঁ তাৰপিছৰ আমাৰ স্কুলৰ কথা কওঁ যে এনেকুৱা আমাৰ এইটো চব চিটিত তেজপুৰ চহৰত এনেকুৱা এখন স্কুল আছে সেইটো স্কুলত আমাৰ স্কুলৰ কি কি বস্তু আছে কি কি ফেচিলিটি আছে সকলোবোৰ কওঁ তেনেকৈ মই আমাৰ স্কুলৰ কথা বহু গাঁও বহু চহৰৰ মানুহ লৈ আগবঢ়াই নিওঁ এনেকেই মই ওচৰৰ চহৰ আৰু গাঁওবোৰলৈ গৈ ছাত্ৰ ছাত্ৰী সংগ্ৰহ কৰোঁ এইটোৱে মোৰ উদ্দেশ্য হয় উচ্চৰৰ চহৰ আৰু গাঁওকিষলৈ গাঁওকেইখনলৈ যাব কাৰণে ইয়াৰ বাহিৰেও মই মোৰ নিজৰ কামৰ কাৰণেও যাওঁ মই নিজৰ এখন ব্যৱসায় আছে সেইটোৰ কাৰণেও যাওঁ কেতিয়াবা কেতিয়াবা কিছুমান বস্তু বিক্ৰী কৰিবলৈ কিছ কেতিয়াবা চহৰত যাওঁ কিবা বস্তু কিনিবলৈ মোৰ লগা নিজৰ টো সদায় ব্যৱহাৰ কৰিবৰ কাৰণে বহুত বস্তু লাগে ন সেইবিলাকো কিনিবলৈ যাওঁ বিক্ৰীও কৰোঁ মই কাপোৰ কাপোৰ কিনিবলৈও যাওঁ সেইবিলাক কৰিবলৈ যাওঁ আৰু